এইটোচোন মোবাইলৰ পইচা কটা মেছেজ অঁ এইটো কিয় কাটিবলগীয়া হ'লনো

দুশ সোতৰ টকা কাটিছে অঁ মই এইটো কাষ্টমাৰ কাষ্টমাৰৰ লগত কথা পাতিব লাগিব মোবাইল ব্ৰাঞ্চৰ বেংকৰ ব্ৰাঞ্চ মেনেজাৰৰ লগত কথা পাতিব লাগিব এইটো ম অঁ আচ্ছা এইটো মই বুজি পাইছোঁ বাৰু এইটো মোৰ মোবাইলৰ বিলৰ কাৰণে কাটিছে বাৰু যি নহওক মই বিলৰ কাৰণে কাটিলেও মই বেংক মেনেজাৰৰ লগত কথা পাতিব লাগিব ঠিকে আছে বাৰু কিন্তু মোৰ যিমানখিনি কাটিবলগীয়া হৈছে তাতকে অলপমান বেছি কাটিছে ত' কিয়নো অলপমান বেছি কাটিলে সেই কথাটো মই বেংক মেনেজাৰৰ পৰা জানি নিশ্চিত হ'ব লাগিব নহ'লে এনেকে আকৌ যদি মোৰ পইচা কাটে তেনেকে যদি আকৌ সিয়াৰ পিছৰবোৰো যদি পইচা কাটে তেতিয়াহ'লে দিগদাৰ হ'ব তে এইটো অসুবিধাৰ সন্মুখীন হোৱাৰ আগতে তো এইটো মই নিশ্চিত কৰিব লাগিব যে সঁচাকৈ মোৰ ই বিলৰ কাৰণে কাটিছে নে নে অন্য কিবাৰ কাৰণে কাটিছে যদি অন্য কিবাৰ কাৰণে কাটিছে তেতিয়াহ'লে বেংক মেনেজাৰক ইয়াৰ অল্টাৰনেটিভটো মই ল'বলৈ ক'ম